ভাৰতত বহুত গুৰুত্বপূৰ্ণ উৎসৱ আছে এতিয়া ধৰক আমাৰ অসমত যেনেকৈ বিহু পালন কৰা হয় বিহুত এতিয়া বিহু তিনিটা বিহু কেতিয়া কেতিয়া পালন কৰা হয় ধৰক যিটো এপ্ৰিল মাহত হয় বহাগ মাহ অসমীয়াত ক'ব গ'লে এই বহাগ মাহত ধৰক চৈধ্য তাৰিখৰ বিছ তাৰিখমানলৈকে হয় এসপ্তাহজুৰি হয় প্ৰথমতে গৰু বিহু তাৰ পিছত ধৰক মানুহৰ বিহু তাৰ পিছত ভাগ ভাগ থাকে আৰু ধৰক গোসাঁই বিহু বুলি থাকে লেচা বিহু তাৰপিছত আকৌ ধৰক যদি আপুনি চাব যায় মাঘৰ বিহুত আহে সেইটো তাতকে আগত আহে কাতি বিহুটো কাতি বিহুটো কেতিয়া হয় সেইটো হয় অক্টোবৰ মাহত অসমীয়া ক'ব গ'লে কাতি বিহু আৰু ধৰক কাতি বিহুটো সংক্ৰান্তিৰ সময়ত হয় তাৰ পিছত আকৌ যিটো পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত হয় সেইটো মাঘ বিহু সেইটো আপোনাৰ ইংৰাজী কেলেণ্ডাৰত চাব গ'লে মাঘ জানুৱাৰী মাহত হয় জানুৱাৰী পোন্ধৰ তাৰিখ গতিকে সেইটো সেইখিনি সেই একেটা সময়তে আকৌ ভাৰতৰ বিভিন্ন প্ৰান্তত ধৰক আপোনালোকৰ বিভিন্ন বিহু বুলি ইয়াত যেনেকৈ বেলেগে বৈশাগু কয় বা বেলেগ বেলেগ নামেৰে জনা যায় তিনিটা ধৰণে সেইটো ঋতু অনুসৰি হয় যিটো আমি ভাৰতৰ মানুহখিনি ধৰক খেতিৰ লগত জড়িত বাবে বা ঋতু বা ঋতুৰ লগত উৎসৱ পাৰ্বণবিলাক পালন কৰে তেনেদৰে আকৌ চাব গ'লে আপোনালোকে দুৰ্গা পূজাটো ছেপ্টেম্বৰতো হয় কেতিয়াবা শৰৎ ঋতুত হয় সাধাৰণতে ছেপ্টেম্বৰ অক্টোবৰ ইংৰাজী মাহত যদি চাব যাওঁ অসমৰ শৰৎ ঋতুত হয় অসমীয়াত আৰু বাকী আপোনাৰ বৰদিন হয় সেইটো খ্ৰীষ্টানসকলৰ কাৰণে বৰদিন পঁচিছ ডিচেম্বৰত সকলোৱে আমি জানো পঁচিছ ডিচেম্বৰত বৰদিন হয় সেইকেটাই মূল উৎসৱ আৰু বাকী মুছলমানসকলৰ মহৰম হয় ঈদ এইকিটা হয় আৰু তাৰ ধৰক জুন মানত এটা হয় আৰু বকৰি ঈদ বা এনেকৈ বেলেগ বেলেগ ধৰণৰ হয় তেওঁলোকে সেইখিনি আৰু প্ৰধান উৎসৱ বুলি ক'বলৈ এইখিনিয়ে বাকী আপোনালোকৰ দেৱালীটো হয় দেৱালীৰ প্ৰথমতে হয় আগষ্টমানত হয় ধৰক আগষ্ট ছেপ্টেম্বৰত দেৱালী হয় তাৰ আগত বিভিন্ন কালী পূজা হয় বা বিভিন্ন ধৰণৰ পূজা ধৰক দেৱ দেৱতাক লৈ পালন কৰা হয়